নমস্কাৰ মোৰ নাম পৰিণীতা ভূঞা মই বিশ্বনাথ চাৰিআলিৰ বাসিন্দা মোৰ জীৱনৰ প্ৰথম সাফল্য হৈছে মই যেতিয়া স্কুলত নামভৰ্তি কৰিছোঁ তেতিয়াৰ পৰা বৰ্তমানলৈকে মই প্ৰথম হৈয়ে পাছ কৰি আছোঁ

সাফল্য হৈছোঁ গাঁৱৰ ফাংশ্যনেই হওক খেল ধেমালিয়ে হওক চবতে মই অংশগ্ৰহণ কৰোঁ ফাংশ্যনত নাচ গান এইবিলাকতো মই সাফল্য অৰ্জন কৰিছোঁ খেল ধেমালি চবতে মোৰ এই সাফল্যৰ পৰা মোৰ ঘৰৰ মানুহ গাঁৱৰ মানুহ সকলো সুখী ইমান কম বয়সতে ইমানখিনি সাফল্য অৰ্জন কৰা বাবে সকলোৱে মোক বহুত মৰম কৰিছে আদৰ কৰিছে তাৰ বাবে ময়ো বহুত সুখী জীৱনত মানুহে সাফল্য অৰ্জন কৰিবলৈ সৰু সৰু বস্তুতে মানুহে সাফল্য অৰ্জন কৰিব পাৰে যেনেদৰে মই পঢ়া শুনা নাচ গান খেল ধেমালিৰ পৰা ধৰি ছবি অঁকা ৰং কৰা এইবিলাকত মানুহে সাফল্য অৰ্জন কৰিব পাৰে ছবিও মই বহুত ছবি আঁকিছোঁ এইবিলাকেই মোৰ জীৱনৰ সাফল্য